এইখন বাৰু এই দলমুখ চাৰিআলি ভলেবাবাৰ দোকান নহয় জানো মই সেইদিনাখন এই চাৰ্জাৰ এপাত আনিলোঁ সেই ভলেবাবাৰ হেৰিৰ দোকানখনৰ পৰা চাৰ্জাৰপাত মানে তাত ভালেই ইয়াত আহি চাৰ্জ দিছোঁ সি চাৰ্জ নলয় নহয় একদম নলয় আৰু মানে তাৰপিছতে মই ভাবিছোঁ মোৰ ঘৰৰ বৰ্ডখন বেয়া তাৰপিছতে মই সেই ওচৰ মানুহ ঘৰত দিলোঁগৈ সিহঁতৰ ঘৰতো নলয় নহয় চাৰ্জ ত মোৰ পইচাটো এনেই আহিছে নি বাৰু তেনেকে যে মই চাৰ্জাৰ পাত আনি এতিয়া মোৰ যে পইচাটো লোকচান হ'ল ক'ৰ বা কি কৰি পইচাকিটা আনিছোঁ মই চাৰ্জাৰডালৰ কাৰণে মইহে জানো সেইটোতো বুজিব লাগে তাৰপিছতে তাতো দিছোঁ নলয় ইয়াতো দিছোঁ নলয় তাৰপা মই দোকানখনলৈ লৈ গ'লোঁ দোকান বন্ধ নহয় দোকান বন্ধ নাই নাই ইদিনা যাওঁ সিদিনা যাওঁ সিদিনা যাওঁ ইদিনা যাওঁ সদায় মানে দোকানে বন্ধ থাকে এনেকে হ'লে কেনেকে হ'ব মোৰতো পইচাটো ইনেই অহা নাই মই কাম কৰি ইটো সিটো কৰি মেলিহে মই পইচাটো গোটাই লৈছোঁ আৰু ফোন চোন কৰিবলৈও ইমান অসুবিধা যদি চাৰ্জাৰ পাতে বেয়া মই এতিয়া মোৰ ইমাৰ্জেঞ্চি ফোন থাকে ল'ৰা ছোৱালী ইটো সিটো স্কুল কলেজ মই সেইটো কাৰণেতো চাৰ্জাৰ পাত আনিছিলোঁ যদি চাৰ্জাৰপাত বেয়াই হয় তেতিয়াহ'লে মই কেনেকে ফোন কৰিম এই সেইটোতো বুজিব লাগে আৰু দোকান যদি দিছে দোকান সদায় খুলিব লাগে দোকান সদায় খোলা থাকিব লাগে এনেকুৱা দুই নম্বৰী বস্তু এনেকে দি দি পঠিয়াই মানুহক ঠগে হা ইমান ঠগিব নাপায় নহয় মানুহক তেনেকুৱা কাম কৰিব নাপায় নহয় সেইটো সিহঁতি বুজিব লাগে নে আজি তাহাঁতক কলে তাহাঁতক কেনেকুৱা লাগিব আমাকোতো তেনেকুৱা একেই লাগে এনেকুৱা মানুহ মই দেখা নাই দেই মুঠতে মোক এতিয়া চাৰ্জাৰ পাত মই বেলেগ এপাত ল'ব লাগে মই সেইটোহে জানো মোক মুঠতে এতিয়া মোক নতুন এপাত চাৰ্জাৰ লাগে কাৰণ মোৰ পইচাটো এনেই অহা নাই মই সেইটো কথা একদম কৈ দিছোঁ আৰু মানে এই ইমান অশান্তি ইমান অশান্তি ইমান অশান্তি ফোন এটা কৰিবলৈ অশান্তি হেৰি এটা কৰিবলৈ অশান্তি ত' তেতিয়াহ'লে দোকান দিবই নালাগে তেনেকুৱা দোকান তেনেকুৱা দোকানটো দিয়া কোনো কাৰণ নাই যদি বস্তু ভালকে বিকিবই নোৱাৰে বা দিবই নোৱাৰে বা ইমান মিছা কথাকৈয়ে বিকিছে এই দুই নম্বৰিবোৰ কেলে কৰিব লাগে আমিতো তেনেকুৱা মানুহ নহয় আমি যেনেকুৱা তাহাঁতকো তেনেকুৱা বুলিয়ে ভাবোঁ আৰু সেই বুলি ভাবিয়ে আনিবলৈ গৈছোঁ সেই বুলি ভাবিয়ে তেনেকুৱা বিশ্বাস কৰিছোঁ তাহাঁতি সেইেটো বিশ্বাস কেলে দিব নোৱাৰে আৰুতো এতিয়াতো মোক চাৰ্জাৰ লাগে আৰু মোৰতো পইচাটো ইনে অহা নাই মই এতিয়া ক'ত পাম আকৌ মই নতুনকে বেলেগ এখন দোকানৰ পৰা যে মই চাৰ্জাৰ এপাত আনিবলে যাম মোক সেইটো পইচা কোনোই দিব মোক সেহেতি দিব নি সিহঁতিটো মোক নিদিয়ে যদি দিয়ে দিয়ক তেতিয়া মই বেলেগ এখন দোকানৰ পৰা মই চাৰ্জাৰ পাত লৈ আনিম তেতিয়া তেহেঁতৰ চাৰ্জাৰ বেয়া হ'লেও মোৰ কোনো আপত্তি নাই মই দুষিবলৈ নাই মোক পইচাটো সহেঁ ঘূৰাই দিয়ক মই যিমান দি আনিছিলোঁ এনেকুৱা এনেকুৱা ফটুৱা মানুহ থাকে নেিকি এনেকুৱা ফটুৱা ল'ৰাই হওক বা ছোৱালীয়ে হওক ইমান ফটুৱা থাকে নি ইমান অলগদ্ধ ফটুৱা মস্ত ফটুৱা লোকৰ মানে হেৰি একো বুজি নাপায় লোকৰ পইচা পাতি পইচা পাতি নহয় সিহঁতৰ নিজৰ পইচা পাতিহে নিজৰ পইচা পাতি একদম মানে দোকান চোকান একদম মানে হেৰি কৰি দিবলৈ মন যায় ভাঙি চিঙি দিবলৈ মন যায় ইমান মানে খং উঠিছে কাৰণ আমি পইচা নথকা মানুহ ন ক'ৰপা কেনেকে পইচা লৈছোঁ আমিহে জানো এনেকুৱা মানুহ থাকিব নালাগে দেই এনেকুৱা ল'ৰা এনেকুৱা ছোৱালী এনেকুৱা হাৰামৰ বদমাছ ইমান মিছা কথা কৰা ইমান ভাণ্ডামি